কুকুৰা উমনি দিলে পানী দিব লাগে আৰু দানাও দিব লাগে বান্ধি থোৱা হয় কি বুলি কয় বান্ধি থোৱাও হয় আৰু সময়ে সময়ে চাউল দিবলগীয়া হয় ডাঙৰ হ'লে মেলিয়ে দিওঁ যেনি তেনি চৰি থাকে আকৌ সময় সময়ে চাউল ধান দি থাকিব লাগে বৰকে চাইচিতিও থাকিব লাগে হেপা চেপা ওলাই কাউৰী পোৱালি ছোৱালীবোৰ লৈ যায় আৰু এতিয়া মেলি থোৱাই থাকে প্ৰায়ভাগ চাব লাগে খালী ঘৰৰ বস্তু হাঁহ পুহিলেও হাঁহ উমনি দিব লাগে উমনি দিলে পানী দিব লাগে দানাও দি থ'ব লাগে পোৱালি ওলোৱা পাছত সৰু সৰু হৈ থাকে চাব লাগে সময়মতে সিহঁতক দানা পানীও দিব লাগে আৰু ডাঙৰ হ'লে চৰি থাকে যেনি তেনি তেও চাব লাগে নাচালে বস্তুনো ক'ত হ'ব আৰু চব চাই থাকিবই লাগে বইলাৰৰ পোৱালি সৰুতে আনিলে সৰুতে দিয়ে তেনেই অকণ অকণ দিয়েনে গঁৰাল বনাই দিলে এনে ঘেড়া বনাই পেলাই তাত থ'ব লাগে তাৰ ওপৰত ফলিয়া দিব লাগে তাৰ ওপৰত পেপাৰ পাৰিব লাগে তাতে আকৌ দানা খাবলৈ দিব লাগে পানী দিব লাগে ফিল্টাৰ পানী দিওঁ সৰুতে তাৰপৰা ডাঙৰ হৈ আহে মানে আৰু দি থাকিব লাগে ডাঙৰ যতন আছে এক লিটাৰ ধৰা তেনেকুৱা ডাঙৰ হ'লে মানে দি দি থাকিব লাগে দিনটোত দিব লাগে দুবাৰমান সৰুতে বেছি দিব নালাগে আৰু তেও দুবাৰ দিব লাগে ৰাতিপুৱা এবাৰ গধূলি এবাৰ দানাও দিব লাগে তেনেকৈ তাৰপৰা ডাঙৰ হৈ আহিলে মানে আৰু দি থাকিব লাগে সৰহ সহকৈ আৰু তেনেকৈ আৰু ডাঙৰ নিয়ালৈকে আৰু দুই কেজিমান হয়গৈ নহয় ব্ৰইলাৰ তেতিয়া বেছি পানী দিব লাগে দিনটো দুবাৰমান দিব লাগে গধূলিও দিব লাগে ৰাতিপুৱালৈকে আৰু দানাও দিব লাগে এনেকৈ দি দি আৰু দিব হয়গৈ আৰু এমাহ পূৰা লাগে এমাহ ডেৰমাহমান লাগি যায় ব্ৰইলাৰ এতিয়া পিছে নাই আৰু ব্ৰইলাৰ অনা নাই হ'বনে